মই মধ্যপ্ৰজন্মৰ অংশ হয় আৰু মধ্যপ্ৰজন্মৰ অংশ হোৱা হেতুকে মই যুৱ প্ৰজন্ম আৰু পুৰণি প্ৰজন্মসমূহৰ মাজত বহুতো পাৰ্থক্য় দেখিবলৈ পাইছোঁ পুৰণি প্ৰজন্মসমূহৰ মাজত ভগৱানৰ প্ৰতি বা বয়োজ্যেষ্ঠৰ প্ৰতি যিটো সন্মান আছিল যুৱপ্ৰজন্মৰ সেই সন্মান আজিৰ যুৱপ্ৰজন্মসমূহৰ মাজত সেই সন্মানৰ কিছু অভাৱ হোৱা মই দেখিবলৈ পাইছোঁ যাৰ ফলত পুৰণি প্ৰজন্মসমূহে যেনেদৰে সন্মান পাব লাগিছিল তেনেদৰে যুৱ সম প্ৰজন্মই সেই সন্মান দিব নোৱাৰে যুৱ প্ৰজন্মসমূহ এনেদৰে মোবাইলত আসক্ত হৈ গৈছে যে তেওঁলোকে নিজৰ মাক দেউতাকক কেনেদৰে সন্মান কৰিব লাগে সেইটো নাজানে যাৰ ফলত যুৱ প্ৰজন্ম এই আজিকালি যুৱ প্ৰজন্মসমূহৰ মাজত মাক দেউতাকক বৃদ্ধাশ্ৰমত থোৱাৰ প্ৰভাৱ বেছিকৈ দেখিবলৈ পোৱা গৈছে আৰু পুজনি পুৰণি প্ৰজন্মত এইটো মই আমি দেখিবলৈ পোৱা নাছিলোঁ পুৰণি প্ৰজন্মৰ লোকসকলে মাক দেউতাকক যথেষ্ট সন্মান কৰিছিল ভগৱানৰ প্ৰতিও তেওঁলোকৰ সন্মান যথেষ্ট আছিল যিহেতু আৰু পুৰণি প্ৰজন্মসমূহৰ মাজত যিহেতু মোবাইলৰ প্ৰভাৱো কম আছিল ইণ্টাৰনেটৰ প্ৰভাৱ কম আছিল তেওঁলোকে পুৰণি প্ৰজ এই পুৰণি প্ৰজন্মসমূহে নিজৰ আত্মীয়সমূহৰ লগত কেনেদৰে সময় কটাব লাগে সেই বিষয়ে ভালদৰে জানিছিল কিন্তু যুৱ প্ৰজন্মই সেই বিষয়ে ভালদৰে নাজানে মই এই সা এই সাদৃশ্য আৰু পাৰ্থক্যসমূহ ৰক্ষা কৰাত মোৰ এটা অভিজ্ঞ মই এনেদৰেই মতামত দিব বিচাৰোঁ যে আজিকালি পুৰণি প্ৰজন্ম আৰু যুৱ প্ৰজন্মসমূহে মিলি ঘৰত নিজৰ আত্মীয়সমূহে সকলোৱে মিলি ঘৰত কথা বতৰা পাতিব পাৰে ক'ৰবালৈ লগৰ পৰি বন সৰু ডাঙৰ সকলোৱে মিলি বাহিৰলৈ ওলাই অলপ সময় কটাব পাৰে নিজৰ পৰিয়ালৰ সৈতে